জন্তুৰ ভিতৰত সাধাৰণতে আমি গৰু আৰু ছাগলী পশুপালন কৰোঁ আমাৰ থলুৱা যিবিলাক সঁচ আছে সেই সঁচবিলাক আমাৰ লোক গাঁৱলীয়া জেগাৰ পৰাই কিনা হয় গৰু আৰু সেই গৰু কিনি পেলাই কৃত্ৰিম প্ৰজনন কৰাও হয় কৃত্ৰিম প্ৰজনন কৰি বৰ্ণশংকৰ পোৱালি উলিওৱা হয় যিটো জাৰ্চি বা চাহিয়াল পোৱালি হিচাপে আমি পৰিগণিত কৰোঁ থলুৱা গৰুৰ সঁচ যদি কৃত্ৰিম প্ৰজনন কৰি জাৰ্চি বা চা চাহিয়াল পোৱালি ওলায় তেতিয়া সেই পোৱালিৰ গাখীৰৰ পৰিমাণ বাঢ়ে আৰু মাংসৰ পৰিমাণ বাঢ়ে যথেষ্ট গাখীৰ বিক্ৰী কৰিব পাৰি গাখীৰ ওলায় আৰু যথেষ্ট লাভৱান হ'ব পাৰি গৰুৰ ক্ষেত্ৰত ছাগলীৰ ক্ষেত্ৰতো আমাৰ থলুৱা ছাগলীবিলাকেই পোহপালন কৰোঁ আমি বৰ্ণশংকৰ ছাগলী এতিয়ালৈকে কৰা নাই ছাগলীৰো কিছুমান মানুহৰ ক্ষেত্ৰত দেখিছোঁ যে বৰ্ণশংকৰ কৰে বিতেল সঁচ আনি আমাৰ থলুৱা ছাগলীৰ লগত ক্ৰছ কৰি বৰ্ণশংকৰ পোৱালি ওলাইছে সেইবিলাকতো যথেষ্ট ছাগলীৰ দীঘল ডাঙৰ আৰু শকত হয় মাংসৰ পৰিমাণ বাঢ়ে কৃষকৰ লাভ হয় মই আমি অৱশ্যে কৰা নাই মই ছাগলী আমাৰ মাজুলী অলপ কৰতি পাৰ নামনি মাজুলীৰ পৰা আনিছিলোঁ যিটো আঁহতৰ গুৰি মৌজা হিচাপে বিখ্যাত তাৰে সঁচ যথেষ্ট ভাল সঁচ আৰু মাংস বা পোৱালিৰ ক্ষেত্ৰত ই বহুত ভাল গৰু আমাৰ থলুৱা সঁচ টিকিৰাই চাপৰি আমাৰ চাপৰিৰ পৰা অনা হৈছিলে সেই সঁচ এতিয়া ইয়াতে আমি ঘৰতে পোহপালন কৰিছোঁ গৰু বা ছাগলী পোহপালনৰ যিখিনি নিয়ম নীতি সেইখিনি সকলোখিনি ব্যৱহাৰ কৰি পোহপালন কৰি আছোঁ বৰ্ণশংকৰ পোৱালি গৰুৰ উলিওৱা হৈছিল যদিহে বৰ্ণশংকৰ পোৱালিটো চেউৰী হয় মানে মাইকী পোৱালি হয় তেতিয়া ভাল সেই সঁচটোৰ পৰা আকৌ ক্ৰছ কৰিলে বৰ্ণ শংকৰ কৰিলে প্ৰজ কৃত্ৰিম প্ৰজনন কৰিলে তাৰ গাখীৰৰ পৰিমাণ বা মাংসৰ পৰিমাণ বাঢ়ে যদিহে মতা পোৱালি হয় তেতিয়া তাক মাংস হিচাপে বিক্ৰী কৰিব বা হাল বাবৰ কাৰণে ব্যৱহাৰ কৰিব লাগে যদিও ইমান উপযোগী নহয় সেয়েহে বৰ্ণ শ কৃত্ৰিম প্ৰজনন কৰাৰ ক্ষেত্ৰত অলপ চিন্তা চৰ্চা কৰিহে কৰিব লাগে নহ'লে মতা পোৱালি ওলালে অসুবিধা হয় আৰু কৃষকজন অলপ বিপাঙত পৰে সাধাৰণতে এজনী গৰু কৃত্ৰিম প্ৰজনন কৰি পোৱালীটো কিছুমান এবছৰতে দিয়ে কিছুমানে ডেৰ বছৰ আৰু কিছুমানে দুবছৰলৈকে লাগে গাখীৰ প্ৰায় ছমাহ আঠ মাহ কিছুমান গৰুৱে ডেৰ বছৰলৈকে গাখীৰ বা এবছৰ তিনিমাহমানলৈকে গাখীৰ দিয়ে আৰু এজনী গৰুত থলুৱা গৰুত এক লিটাৰৰ পৰা তিনি লিটাৰ পৰ্য্য়ন্ত গাখীৰ ওলায় আনুমানিক হিচাপ কৰিলে এটা বছৰত এজনী গৰুৰ পৰা গড় হিচাপে থলুৱা গৰু যদি ধৰা হয় ডেৰ লিটাৰ গাখীৰ ধৰিলে এক মাহত পঞ্চল্লিছ লিটাৰ গাখীৰ হ'ব পঞ্চল্লিছ লিটাৰ গাখীৰ পঞ্চাছ টকা ৰেটত বিক্ৰী কৰা হয় আৰু এই অনুপাতে এজন কৃষকৰ গোপালকৰ ইনকমৰ ৰাস্তা হিচাপে প্ৰায় এক বছৰত দুজনী বা তিনিজনী গৰু থাকিলে গাখীৰত এক লাখ এক লাখ বিছ হাজাৰ টকা পৰ্য্য়ন্ত ইনকম কৰিব পাৰে লগতে পোৱালিটো যদি দমৰা হয় তাক হাল বাবলৈ বা বিক্ৰী কৰিলে তাৰ পৰাও ইনকম হয় আনুমানিক গোপালন বা ছাগলী পালন কৰি মানুহ সাধাৰণতে জীৱন নিৰ্বাহ কৰাত বিশেষ অসুবিধা নাথাকে ইয়াৰ পৰা যথেষ্ট লাভৱান হ'ব পাৰি মাত্ৰ সেই পালন কৰা বিষয়টো কৃষি হিচাপে পেচা হিচাপে লৈ কাম কৰিব লাগিব আৰু প্ৰতিপালন বা পৰিচালনাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিব লাগিব